হাঁহ কুকুৰা বাবে পুষ্টিকৰ খাদ্য হ'ল যে ঘৰৰ ধান চাউল খাওঁ খুৱাওঁ কেতিয়াবা কিনাও হয় হাঁহ কুকুৰা ধান চাউল হাঁহৰ কাৰণে কিনি আনোঁ আৰু ধৰক কিনি আনি খুৱাওঁ হাঁহ কুকুৰাক কুকুৰা পুষ্টিকৰ খাদ্য এইবোৰে হ'ব ধান চাউল ধানো ঘৰত আছে ঘৰৰ ধান চাউল সেইবোৰে খুৱাওঁ সময়মতে বেজী দিওঁ কুকুৰাক ডেৰমাহত বেজী এটা থাকে কুকুৰা কুকুৰা হাঁহ হাঁহক তুঁহগুৰি কিনোঁ তুঁহগুৰি ঘৰত যিবোৰ থাকে তুঁহগুৰি কিনা হয় কুকুৰাৰ কাৰণে কেতিয়াবা কিনা হয় ধান চাউল কুকুৰাৰ কাৰণে আনোঁ সেই সেইখিনিয়ে মাজে মাজে কিনা দানা আনোঁ কিনা দানা আনি আমি সেইখিনি বস্তু কুকুৰাক খুৱাওঁ প্ৰতিপাল দিওঁ

হাঁহৰ কাৰণে তুঁহগুৰি আনোঁ কিনা দানা ধৰি লওক আপোনাৰ তুঁহগুৰি হৈছে পঞ্চাছ টকা টিং কেতিয়াবা খুন্দু চাউল খায়

হাঁহ পুখুৰীতো তুঁহগুৰি চাউল সেয়াই হ'ল পুষ্টিকৰ খাদ্য ধান চাউল ঘৰতে ধান আছে সেই ধান আমি হাঁহ কুকুৰাক দিওঁ খাবলৈ বেজী অনা হয় কুকুৰাক ডেৰ মাহত চাৰে তিনি ডেৰ মাহত দিয়া হয় বেজী হাঁহকো একেধৰণৰে

হাঁহো কেইবাপ্ৰকাৰৰো আছে বাৰু

হাঁহ কুকুৰা বিকি আমি বিভিন্ন ধৰণৰ কেম্বেল হাঁহ সোনকালে ডাঙৰ হয় বজাৰত বিকিব পাৰি

পোৱালি উলিয়াই বিক্ৰী কৰিব পাৰি ধান চাউল হাঁহ কুকৰা সেয়ে পুষ্টিকৰ খাদ্য কুকুৰাক ভালকৈ দিব লাগে তেতিয়া কুকুৰা সোনকালে সুস্থ হৈ থাকে ভাল হৈ থাকে ধান চাউলেই হাঁহ কুকুৰাৰ কাৰণে অন্যতম

হাঁহক ভাতো দিয়া হয় ঘৰৰ চাউলে ভাত তুঁহগুৰি মিহলাই দিয়া হয় তেতিয়াহে হাঁহটো সুস্থ হৈ থাকিব

কুকৰা হাঁহো কৰা হয় কুকুৰাক পুষ্টিকৰ খাদ্য দিলেহে ভাল হ'ব

হাঁহক দানা দিয়া হয় দানা কিনি কিনি অনা বজাৰত পায় কেতিয়াবা হওক ওচৰৰ দোকানতো পায় সেই দানা আনি হাঁহক হাঁহৰ দানাখিনিৰ লগত পানীত মিহলাই পাত্ৰ এটাত দিয়া হয় হাঁহক হাঁহ তেতিয়াহে পুষ্টি হ'ব ওজনটো বাঢ়িব আৰু বজাৰত বিকিব পাৰিম

সেই খাদ্যই একেই তুঁহগুৰি ধান ধান চাউল দিয়া হয় কুকৰাৰ সেই কুকুৰাও একেই সুষম খাদ্যৰ দিয়া হয়

বিভিন্ন ধৰণৰ আছে কুকুৰা হাঁহকো তুঁহ দিয়া হয়

কুকুৰাক ধান দিয়া হয় ধানখিনি খুন্দু চাউল দিয়া হয় সেই খুন্দু চাউল দি পিনে হাঁহ কুকুৰা পুষ্টিকৰ খাদ্য সেয়াই ঘৰত ধান আছে ধান চাউল বজাৰৰ পৰা আনো দানা কিনা দানা আছে কিনা দানা দি খুৱাওঁ কিনা দানা আনি তুঁহগুৰি লগত মিলাই দিওঁ

হাঁহ হাঁহকো তুঁহ দিয়া তুঁহগুৰি দিয়া হয় ঘৰতে আছে সেই তুঁহগুৰি ভাতৰ লগত মিলাই কেতিয়াবা কেতিয়াবা দিয়া হয় সদায় দিয়া নহয় সদায় দিয়া নহয় কেতিয়াবা দিয়া হয় মাজে মাজে দানা দিয়া হয় তেনেকৈ দিওঁ বিশেষ মানে ঘৰুৱাতে দিওঁ ঘৰৰ যিখিনি ধান থাকে চাউল খুন্দু চাউল তুঁহগুৰি লগত মিলাই দিয়া হয়

বিক্ৰী কৰি ধান চাউল বিকি সিমানখিনি কৰা হয় ধান চাউল মাজতে কিনা কিনা দানাও অনা হয় দানা তুঁহগুৰি পানীৰ এটা পাত্ৰত দি মিলাই দিয়া হয় হাঁহ কুকুৰা

সেয়াই হৈছে সুষম খাদ্যৰ হাঁহ ভাল

তুঁহগুৰি ঘৰতে ধান চাউল আছে সেইখিনি লৈয়ে কুকুৰাক হাঁহক দিওঁ পোহপাল দি আছোঁ তে কুকুৰা মাজে মাজে বেজী দিয়া হয় তেৰে মাহত দিয়া হয় এই একেখিনি হাঁহকেই হয় হাঁহক দিয়া হয়

ভাত তুঁহগুৰি চাউল মিলাই দিয়া হয় কেতিয়াবা কিনি আনি দিবলগীয়া হয় দানা

হাঁহকো সেই একেধৰণৰেই ঘৰুৱা চাউল ধান দিলেহে হাঁহ বা কুকুৰা পুষ্টি হ'ব শক্তি হ'ব ভালে থাকিব হাঁহ কুকুৰাৰ বাবে এইখিনিয়েই ঘৰুৱা চা চাউল ধানেই বেছি প্ৰয়োজনীয় বস্তু ভাল হ'ব